মই এইবাৰ ধেমাজিৰ পৰা লক্ষীমপুৰলৈ যাওঁতে দেখিলোঁ তাত ৰাস্তা ঘাট একেবাৰে বেয়া গাড়ীত যাবলৈ একেবাৰে অসুবিধা ৰাস্তাৰ মাজে মাজে খলা বমা মাজে মাজে পানী জমা হৈ আছে বৰষুণ পৰিলেই পানী জমা হৈ যায় ৰাস্তাটোত যাবলৈ একেবাৰে অসুবিধা ঠাইখনৰ মাজে মাজে দলং পথবোৰ একেবাৰে বেয়া হৈ আছে যাবলৈ অসুবিধা হৈ আছে যাতায়তৰ ব্যৱস্থা বেয়া ঠাইখনো সূচল নহয় কোনোবা কোনোবা ঠাইত ৰাস্তা চিগি গৈছে বানপানীৰ ফলত গতিকে সেইবোৰ মেৰামতি কৰা হোৱা নাই গতিকে যাবলৈ বিশেষ অসুবিধা হয় গাড়ীত গ'লেও বহুত অসুবিধা হয় গাড়ী ঠেকেচনি খাই যাব লাগে মটৰ বাইক বা সৰু গাড়ীত গ'লেতো আৰু অসুবিধা হয় তাত ঠাইবোৰ ৰাস্তা পদূলি ভাল নহয় বাবে ঠাইখন যাবলৈ অসুবিধা পোৱা হয়